হেল্ল' জমেট' কাষ্টমাৰ কেয়াৰ হয়নে হয় আপোনালোকৰ তাৰ পৰা মই কেইটামান ৰোল অৰ্ডাৰ দিছিলোঁ কৈছিল যে মই এতিয়া এতিয়াতো কিমান সময় হ'ল এতিয়াতো আঠটা বাজিলে কৈছিলে যে সাতটা পঞ্চলিছ মানত পাই যাম কিন্তু এতিয়া আঠটা বাজিবলৈ মানে চাৰে আঠটাই বাজিব হ'ল এতিয়ালৈকে দাদাজন আপোনালোকৰ ডেলিভাৰি দাদাজন পোৱাহিয়েই নাই এবাৰ ফোন কৰিলোঁ তেওঁ ৰিচিভ কৰি ক'লে যে গৈ আছোঁ পামগৈ কিন্তু আকৌ ফোন কৰি আছোঁ তেওঁ ফোনটোও ৰিচিভ কৰা নাই আৰু এতিয়া মানে এতিয়ালৈকে তেওঁনো তেওঁ পোৱাহিয়েই নাই এনেকৈ হ'লেতো আপোনালোকৰ একো নচলিব কাৰণ সময়মতে মানুহক দিম বুলি কৈ যদি আপোনালোকে সময়মতে পঠিয়াব নোৱাৰে সময়মতে যদি দিবগৈ নোৱাৰে তেনেহ'লে আপোনালোকৰ এনেকেতো আপোনালোকক কোনেও অৰ্ডাৰ নিদিব ধৰক আপোনালোকক কোনো কাষ্টমাৰেই আপোনালোকৰ পৰা অৰ্ডাৰ নিদিব আপোনালোকে নাপাব আপোনালোকে পাৰিলে এইটো ঠিক কৰক